শিশুসকলক অৱশ্যেই ভেকচিন দিব লাগে আগৰ দিন আৰু এতিয়াৰ দিন যথেষ্ট পাৰ্থক্য আছে যিহেতু আগৰ দিনত শিশুসকলে ভাল খাদ্য খাবলৈ পাইছিলে একো ভেজাল বস্তু খাবলৈ পোৱা নাছিলে গতিকে আজিৰ দিনটো হৈছে এনেকুৱা দিন আমি প্ৰতিটো বস্তুৱেই ভেজাল খাবলগীয়া হৈছে আৰু ভেজাল খাদ্যৰ মানে প্ৰকোপটো বেছি বাঢ়ি গৈছে গতিকে এইবিলাক খোৱাৰ পিছত শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হয় সৰু সুৰা কিছুমান বেমাৰত আক্ৰান্ত হয় গতিকে এই শিশুসকলক বেমাৰৰপৰা উদ্ধাৰ কৰিবলৈ হ'লে আমাৰ চৰকাৰখনে বা স্বাস্থ্য বিভাগে বহু ধৰণৰ ব্যৱস্থা হাতত লৈছে গতিকে সেই ব্যৱস্থাৱলীত ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে মই যি বুজিছোঁ ভেকচিনটো সময়মতে সকলোৱে ল'ব লাগে সকলো শিশুৱেই ভেকচিনটো ল'ব লাগে যিহেতু আজিকালিৰ দিনটো সুকীয়া বুলি মই আপোনালোকক কৈছোঁৱেই নহয় গতিকে শিশুসকলে ভেকচিনটো লোৱাটো উচিত তেতিয়াহে তেওঁলোক বিভিন্ন ৰোগৰপৰা হাত সাৰি থাকিব পাৰিব